স্থানীয় আৰু বৰ্ণসংকৰ জাতৰ গো পালনৰ মাজত বিশেষ বিশেষ কেইটামান ব্যৱধান দেখা যায় যেনেদৰে স্থানীয় গৰুবোৰ আকাৰত সৰু হয় কিন্তু যোনবোৰ যিবোৰ বৰ্ণসংসৰ কৰা হয় সেই গৰুবোৰ আকাৰত খুব ডাঙৰ ডাঙৰ হোৱা দেখা যায় আৰু স্থানীয় যোনবোৰ গাই গৰু হয় গাই গৰুৰ গাখীৰ পৰিমাণটো অকণমান কম হয় কিন্তু বৰ্ণসংস্কন কৰা সংকৰ কৰা যিবোৰ গাই গৰু হয় তেওঁলোকৰ গাখীৰৰ পৰিমাণটো উৎপাদনটো বেছি হয়